সাধাৰণতে অসমৰ কথা ক'বলৈ গ'লে আমাৰ অসমৰ শিল্প শিল্পকলাই সাংস্কৃতিকভাৱে পৰিচয় দিছে অসমৰ সংস্কৃতি অসমৰ সংস্কৃতিত শিল্পৰ অৱদান অতুলনীয় যেনেকৈ আমাৰ অসমৰ অসমত প্ৰচলিত অসমৰ গামোচা অসমৰ জাপি আদি অসমক বাহিৰৰ বাহিৰৰ দেশতো অসমীয়া পৰিচয় দিয়ে যেনেকৈ আমাৰ অসমত অসমত পৰিচিত শিল্প কলা হৈছে সাধাৰণতে মাজুলীৰ মুখা শিল্প তেনেকৈ শুৱালকুছিৰ পাট মুগাৰ শিল্প নলবাৰীৰ বাঁহ বেতৰ শিল্প সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্প এইবোৰ এই এই ইত্যাদি এইবোৰ শিল্পই অসমক অসমৰ অসমৰ বাহিৰত শিল্পৰ পৰিচয় দি আহিছে সাধাৰণতে ক'বলৈ সাধাৰণতে ক'বলৈ গ'লে সৰ্থেবাৰীৰ কাঁহ শিল্পই কাঁহ শিল্পই অসমৰ বহু ক্ষেত্ৰত বহু ধৰণে অসমক অসমীয়া মৰ্যদা দি আহিছে আমাৰ অসমত ব্যৱহৃত বৰ্তমান সময়ত কাঁহৰ বাচন বৰ্তন যেনে কাঁহৰ বাচন বৰ্তন শৰাই সফুৰা কাঁহৰ তাল বিভিন্ন বাদ্য বিভিন্ন যন্ত্ৰ বাদ্য আদিয়ে অসমক অসমক অসমক প্ৰতিফলন দি থৈ আহিছে অসমীয়াক যেনেকৈ আমাৰ সৰ্থেবাৰী কাঁহশিল কাঁহশিল্প শিল্পসকলক আমি তেওঁলোকৰ উন্নতিৰ কাৰণে আমি বিভিন্ন ধৰণে বা তেওঁলোকৰ সেই শিল্পকলাবোৰ আমি ভৱিষ্যতলৈ সংৰক্ষিত ভৱিষ্যত প্ৰজন্মলৈ সংৰক্ষিত কৰি ৰাখিব লাগিব বা সংৰক্ষণ কৰিব লাগিব সেই সেই শিল্পকলাত আমাৰ অসম চৰকাৰেও তেওঁ শিল্প শিল্পীসকলক বিভিন্ন প্ৰকাৰে সহায়েৰে সহায় কৰিব লাগিব বা তেওঁলোকৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰিব লাগিব আৰু তেওঁলোকৰ আৰু তেওঁলোকক শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰিব লাগিব আৰু বৰ্তমানো দি আছোঁ দি যাব লাগিব তেনেকৈ যেনেকৈ আমাৰ অসমত এতিয়া বৰ্তমান সময়ত প্ৰচলিত নলবাৰীৰ বাঁহ বেতৰ শিল্প বাঁহ বেত বাঁহ বেত বুলি ক'লে সাধাৰণতে মানুহৰ ঘৰত ব্যৱহাৰ হোৱা বিভিন্ন বাঁহ বাঁহ বেতৰ বস্তু যেনে চোফা শৰাই বা বিভিন্ন ধৰণৰ বস্তু অসমত বৰ্তমান প্ৰচলিত অসমীয়া মান দেখুওৱা বস্তু এয়াই অসমক পৰিচয় দি আহিছে এই বাঁহ বেতৰ শিল্পবিলাকক আমি সংৰক্ষিত কৰিব লাগিব তেওঁলোকক আমি অনুপ্ৰেৰণা জনাব লাগে যাতে তেওঁলোকে এই কাম ভৱিষ্যতলৈ কৰি যায় বা ভৱিষ্যত প্ৰজন্মই এই কামত বৰঙণি দেখুৱাব লাগিব তেনেকৈ আমাৰ অসমত প্ৰচলিত বৰ্তমান সময়ত গামোচা যিটো বয়নশিল্প এই বয়নশিল্প অসমৰ মৰ্যদা দেশ বিদেশে আমাৰ অসমৰ গামোচাখনে আমাৰ অসমীয়া পৰিচয় বুলি বৰ্তমান জনা গৈছে এই গামোচাৰ বিষয়ে জানিবলৈ হ'লে আমি সাধাৰণতে অসমৰ কথাই জানে অসমৰ গামোচাই বিভিন্ন স্থানত প্ৰতিফলন লাভ কৰিছে বা বিভিন্ন মানুহে গামোচাৰ যোগেদি আমাৰ অসমখনক চিনি পায় যেনেকৈ শুৱালকুচিৰ পাট মুগাৰ শিল্প পাট মুগাৰ কথা বিশেষ ক'বলৈ গ'লে আমাৰ আমাৰ সমাজত ব্যৱহৃত ব্যৱহৃত হোৱা পাট মুগা যেনেকৈ চাদৰ মেখেলা বা বিভিন্ন বিয়া সবাহ বিয়া বিয়া ব্যৱহাৰ কৰা কইনাৰ কাৰণে পাট মুগা এইবোৰ শিল্প এইবোৰ এইবোৰ বস্তুৱে আমাৰ অসমৰ প্ৰতিফলন বাহিৰত দেখুৱাইছে বা অসমক গৌৰৱান্বিত কৰিছে এই এই শিল্পী এই শিল্পসকলৰ এই শিল্পীসকলৰ কাৰণে অসম যেনেকৈ শুৱালকুছিৰ পাট মুগাৰ কাৰণে আমাৰ অসম অসম চৰকাৰে বিভিন্ন পদক্ষেপ হাতত ল'ব লাগিব সেইবিলাক সংৰক্ষিত কৰি ৰখা বা সেইবিলাকৰ সেইবিলাক ভৱিষ্যতে মানুহক দেখুৱাৰ বাবে বিভিন্ন কাম কৰিব লাগিব তেনেকৈ আমাৰ আমাৰ মাজুলীত ব্যৱহাৰ হৈ থকা শিল্প হৈছে মুখাশিল্প মুখাশিল্পৰ বিষয়টো অসম দেশে বিদেশে বিভিন্ন মিউজিয়ামত অসমৰ মুখাই অসম মুখাই প্ৰসাৰতা লাভ কৰিছে বা আজিকালি মুখা মুখা চাবৰ কাৰণে অসম অসমৰ মাজুলীলৈ বহু ধৰণৰ পৰ্যটক আহিছে পৰ্যটকৰ বাট মুকলি কৰিছে বা পৰ্যটক অসমলৈ মুখা চাবলৈও আহিছে আমাৰ অসমখন চাবলৈ বা অসমখন দেখিবলৈ বা অসমৰপৰা কিবা এটা জানিবলৈ বা মুখাৰপৰা কিবা এটা জানিবলৈ অসমলৈ বিভিন্ন মানুহ আহিছে আচলতে মুখাশিল্পটো কৰাটো বহুত বহুত মানে আৰাম কাম নহয় বা বহুত কষ্ট বহুত কষ্টৰ কাম মুখাশিল্পত সাধাৰণতে ক'বলৈ গ'লে বহুত পৰ্যায়ৰপৰা আৰম্ভ কৰা হয় তাৰ মুখাই এটা মুখা নিৰ্মাণ কৰিবলৈ তাৰ ফাৰ্ষ্ট প্ৰচেছটো হৈছে এটা জাতিবাহ কাটি লৈ তাক হেকচোৰে কাটি সৰু সৰু কাঠি কৰি কাঠি কৰি তাক এটা সেই কাঠিৰে এটা সজা তৈয়াৰ কৰা হয় প্ৰথমতে সেই সজাটো তৈয়াৰ কৰিবলৈ হ'লে বিভিন্ন প্ৰচেছ আছে বা বিভিন্ন ধৰণেই সেইটো সজা তৈয়াৰ কৰা হয় আৰু তাৰ ওপৰত সেই মুখা শিল্পৰ কাপোৰেৰে কাপোৰৰে ছেকেণ্ড ষ্টেপত কাপোৰেৰে তাৰ ওপৰত যিটো কুমাৰ মাটি যিটো মানুহে কলহ টেকেলি বনাবলৈ অসমৰ আমাৰ অসমৰ মানুহে ব্যৱহাৰ কৰে সেই কুমাৰ মাটিটো মাটিটোৰ যোগেদিও অসমৰ মাটিটো যোগেদি আঠাৰ দৰে ব্যৱহাৰ কৰি কাপোৰ মৰা হয় তাৰপিছত সেই তাৰপিছত প্ৰচেছত তাৰ ওপৰত গোবৰ প্ৰাকৃতিকভাৱে গোবৰ আৰু কুমাৰ মাটি ব্যৱহাৰ কৰি কুমাৰ মাটিৰে খচি লৈ পেলাই সেই সেই দুটা বস্তুৰে এটা মুখাৰ ওপৰত সেই বস্তু হেৰিয়ত কাপোৰ মৰা সজাটোৰ ওপৰত সাঁচ দিয়া হয় বা তাত চেহেৰা দিয়া হয় তাৰপৰা প্ৰতিমূৰ্তিটো তৈয়াৰ কৰা হয় তাৰপিছত সেই প্ৰতিমূৰ্তিটোৰ প্ৰতিমূৰ্তিটোৰ ওপৰত তাত সজাটোৰ ওপৰত সাঁচটো দিয়াৰ পিছত তাৰ ওপৰত চিজ মাৰি সেইটো মিহি মিহি কৰা হয় তাৰপিছত সেই মিহি কৰাৰ পিছত সেই সেইটোৱে সেই সাঁচটোৰ সাঁচটোৰ ওপৰত কাপোৰ মাৰি তাক সম্পূৰ্ণ কৰা হয় আৰু তাৰপিছত কাপোৰ মৰা পিছত সেইটো ৰ'দত শুকুৱাই লৈ তাৰপিছত তাৰ ওপৰত কালাৰ কৰা হয় বৰ্তমান সময়ত সাধাৰণতে প্ৰচলিত কালাৰটো হৈছে দোকান প্ৰচলিত কালাৰটো হৈছে এক্ৰেলিক কালাৰ সেই কালাৰটো সাধাৰণতে দোকান দোকান দোকান বজাৰতো পোৱা যায় পৌৰাণিক যুগত আচলতে হেঙুল হাইতালৰ দৰে বিভিন্ন প্ৰাকৃতিকভাৱে এটা মুখাৰ কালাৰ তৈয়াৰ কৰা হৈছিল হেঙুল হাইতালটো বৰ্তমান সময়ত ব্যৱহাৰ কৰা নাযায় পৰাপক্ষত তাৰপিছত কালাৰ কৰি এখন মুখা সম্পূৰ্ণ আকৃতি দিয়া হয় এইবোৰ প্ৰচেছত এইবোৰ এইবোৰ এই এতিয়া মুখখন তৈয়াৰ কৰিবলে সাধাৰণতে পাঁচৰপৰা সাতদিন প্ৰয়োজন প্ৰয়োজন হয় তাৰ পাছতে আজি এটা মুখা তৈয়াৰ কৰা হয় এইটো এটা ইমান সৰু বা এটা সৰু কাম নহয় তাৰো এটা মান আৰু প্ৰতিষ্ঠা আছে এটা মুখা তৈয়াৰ কৰিবলৈ হ'লে সাধাৰণতে এইবোৰ বস্তুৱেই ব্যৱহাৰ কৰা হয় আৰু আজি বৰ্তমান সময়ত মুখায়ো অসমত প্ৰসাৰতা লাভ কৰিছে বা দেশৰ দেশ বিদেশৰ পৰ্যটকে মুখা চাবলৈ অসমলৈ আহিছে বা অসমত মুখা চাইছেহি আৰু তেওঁলোকে আৰু কিবা এটা নজনা বস্তু চাবলৈ আহিছে এইদৰে আমাৰ আমাৰ শিল্পীসকলক মুখা শিল্পৰ চৰকাৰে বিভিন্ন ধৰণে গৌৰৱান্বিত কৰিছে যেনেকে তেওঁলোকক পদ্মশ্ৰী অসম গৌৰৱ অসমৰ বিভিন্ন বঁটাৰে বিভূসিত কৰিছে আমাৰ অসমৰ হকে কাম কৰাৰ বাবে প্ৰসাৰতা লাভ কৰিছে এনেকৈ আমি শিল্পকলাক আগলৈ লৈ যাব লাগিব আৰু আৰু ভৱিষ্যত প্ৰজন্মৰ ওচৰত এই শিল্পকলাৰ নিদৰ্শন দাঙি ধৰিব পাৰিব লাগিব শিল্পকলাৰ ফলত সেই শিল্পকলা দেখিলেহে এজন এজন নৱপ্ৰজন্ম ল'ৰাই জানিব যে অসমত শিল্পকলাৰ মান বা গুৰুত্ব আছে অসমৰ শিল্পকলা চাবলৈকে অসমলৈ বিভিন্ন মানুহ অসমলৈ আহিছে বা পৰ্যটক অসমলৈ আহিছে সেনেদৰে আমাৰ শিল্পীসকলক আমাৰ অসম চৰকাৰে আৰু ভাৰত চৰকাৰে বিভিন্ন পৰ্যায়ত সহায় কৰিব লাগিব এইটো সংৰক্ষণৰ কাৰণে গোট সংৰক্ষণ কৰাৰ ব্যৱস্থা দিব লাগিব বিভিন্ন ধৰণৰ মিউজিয়াম স্থাপন কৰিব লাগিব তাৰ লগতে শিল্পীসকলক শিল্পী পেঞ্চন যাতে প্ৰদান কৰা অতিকে প্ৰয়োজন বা বৰ্তমান সময়ত প্ৰদান কৰি আছে সেইবোৰ কাম কৰিব লাগিব আৰু শিল্পীসকলক জীয়াই ৰখাৰ বাবে অসম চৰকাৰেও আমাক সহায় কৰিব লাগিব এনে এনেকৈ কৰিলে আমাৰ শিল্পই সাংস্কৃতিক পৰিচয় এনেকৈ প্ৰতিফলিত কৰিব আৰু গঢ় দিব আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত শিল্পীসকলে এইদৰে ভূমিকা লাভ কৰে